এটা সময় আছিলে যেতিয়া ময়ো সাধাৰণ কেইটামান টকাৰ কাৰণে এনেকুৱা এটা কামত জইন কৰিছিলোঁ যিটো কাম মোৰ কাৰণে বহুত কঠিন আছিলে যিহেতু মই সৰুকালৰ পৰাই কষ্ট দেখি আহিছোঁ তো সেইকাৰণে মই ভাবিলোঁ যে কষ্ট কৰিলেহে সফল হ'ব পাৰি জীৱনত সেইকাৰণে মই কামটো এৰা নাছিলোঁ কিন্তু তাৰে মানুহগ মানুহজন যিজন মানুহ আছিলে তেওঁ ইমান এটা ভাল নাছিলে তেওঁ ভাবে যে তেওঁ পইচা দি আছে মানে আমি তেওঁৰ গোলাম কিন্তু তেনেকুৱা নহয় সকল্ সকলোৰে নিজস্ব স্বাধীনতা থাকিব লাগে তেওঁ আমাক সৰু দেখিছে মোৰ সৈতে আৰু দুজনমান আছিলে তেহেঁতকো সৰু দেখিছে দেখি তেওঁ আমাক বহুত বেছি কাম কৰাব খোজে কিন্তু তেনেকুৱা হয়তো আমি যদি ডাঙৰ মানুহ হওঁ তেতিয়া আমি ন আমি নকৰিম তেনেকৈ তেনেকুৱা কৰিব নালাগে মিলা মিচাটো দূৰৰ কথা ভালদৰে তেওঁ আমাৰ লগত কথাও পাতা নাছিলে যিহেতু তেওঁ আমাৰ মা মালিক আছিলে মালিক হিচাপত তেওঁ আমাৰ যিখিনি যত্ন ৰাখিব লাগে সেইখিনি ৰখা নাছিলে কঠিনতো আছিলে তেওঁৰ লগত কাম কৰা কিন্তু মোক পইচা লাগে সেইকাৰণে মই কামটো কৰিলোঁ এৰা নাছিলোঁ যিহেতু ঘৰতো দিগদাৰ হৈ থাকে সেইকাৰণে ভাবিলোঁ মই কষ্ট কৰি লওঁ মালিকটো ভা মালিকটোৰ কথা পিছত ভাবিম কিন্তু তেনেকৈ নহ'ল মই কিবা এটা যদি ভুলো কৰোঁ তেতিয়াও ভাবে যে মোক কামৰ পৰা ওলাই দিব আৰু তেখেতৰ এটাই স্বভাৱ আছিলে যে কামৰ পৰা ওলাই দিয়াটোৱে সহজ উপায় চব কথাত কিন্তু ময়ো কামটো নেৰোঁ বুলি থান লৈছিলোঁ সেইকাৰণে কৰি আছিলোঁ তেওঁ অহাৰ পিছত মই ভাবিলোঁ তেওঁৰ কথা ভাবি থাকিলে নহ'ব তেওঁ মালিক হ'ল কি হ'ল কিন্তু মইতো কৰিব পাৰোঁ কাম তাৰ তাৰপিছত তেওঁ নে এদি মই ভাবিলোঁ যে আজি কামত গৈ মই কামটো ছিৰিয়াছলি কৰি থাকিম তেওঁক ইমান এটা পাত্ ধ্যান নিদোঁ হ'লেও তেওঁ আহে আহিলে আমাৰ যিহেতু দায়িত্ব সেইখিনি ৰাতিপুৱা মানে ৰাতিপুৱা উইছ্ কৰাটো সেইটো কৰিলোঁ তাৰপিছত মই নিজৰ কাম নিজে কৰি লওঁ মিলা মিচা কৰোঁতে অলপমান দিগদাৰ হৈছিলে হ'লেও পৰিস্থিতিটো চাবলৈ মই সেই কামটো কৰিলোঁ পৰিস্থিতিটো চায়েই মই ভাবিলোঁ যে মই মুখেৰে নামাতিলে মোকনো কি ক'ব মইতো কামটো কৰিয়েই আছোঁ সেইটো যদি কৰিয়ে আছোঁ যদি মোৰ একো ভুল নাথাকে তাত তেওঁ ক'ব চাঞ্চ নাপাব ন সেইকাৰণে মই কৰিয়েই থাকিলোঁ